মাংসজাতীয় বস্তুটো বেছি উৎপাদন হ'বলৈ হ'লে মাংসজাতীয় প্ৰথম ৰাজহাঁহটো বেছি মাংস ওলায় ৰাজহাঁহটোতকৈ চীনা হাঁহটো অলপ তাৰ কম পৰিমাণে ওলায়

সেইকেইটা পুহিলে বেছি ভাল সেইকেইটা মাংসৰ কাৰণেও বেছি লাভ হয় আৰু এই পাতিহাঁহটো পোৱালি ছোৱালী দিবৰ কাৰণে ভাল

অকল কণীটো পাৰি থাকিলেই নহ'ব নহয় আমাক আকৌ পোৱালিটোও লাগিব নহয় পোৱালিটোৱেহে আকৌ উৎপাদন হ কৰিব লাগিব সেই খাতিয়ে আমি এতিয়া কণী কাৰণে যেনিবা খাকী কেম্বেলো কেতিয়াবা পুহোঁ আৰু কেতিয়াবা আমি চীনা এই পাতি হাঁহটো পুহি থাকোঁ প্ৰায়ভাগ পাতি হাঁহটোৰ পৰা আমি পোৱালিও পাওঁ আমাৰ কণীও পাওঁ সব পাওঁ

আৰু নহ'লে এইভাগে পুহিব নোৱাৰি সেইকেইটা আমি মাংসজাতীয় কাৰণে চীনা হাঁহ ৰাজহাঁহ সেইবোৰ পুহোঁ কণী কাৰণে যেনিবা খাকী কেম্বেল পুহোঁ দুই এজনী পুহোঁ বেছি সেইবিলাকে বাৰ মাহ প্ৰায় কণী পাৰি থাকে এ এই বিভাগে পোৱালি উৎপাদনৰ কাৰণে আমি চীনা এই পাতি হাঁহটো পুহোঁ পাতি হাঁহৰ পৰা আমি বেছি পোৱালি উৎপাদন কৰোঁ চী চীনা হাঁহ আৰু ৰাজাহাঁহৰ মাংস বিক্ৰী কৰোঁ আৰু খাকী কেম্বেলৰ কণীটো কাৰণে কৰোঁ

তেতিয়া পোৱালিও হয় বা পোৱালিবোৰ পানী পানীতে হেৰি কৰিবলৈ চৰাবলৈ মেলিবলৈ ভাল হয় সোনকালে সহজে ডাঙৰ হয় আৰু এই খৰালি ছিজনত যেনিবা এই খাকী কেম্বেলটো পুহোঁ সেইটোৱে কণী পাৰে আৰু আকৌ তাৰ লগতে চীনা হাঁহ বা দুই এজনী আৰু ৰাজাহাঁহ দুযোৰ এযোৰ পুহোঁ সেইকেইটা আকৌ এই বাৰমাহে পুহি আকৌ বোলে মাংসটো হেৰি হ'ল আৰু তেতিয়া সেইটো বাদ দি দিওঁ

খাচী ছাগলী এটা যদি পোহে তাতো বহুত টকা লাভ হয় তেনেকৈ দুই তিনিটা খাচী ছাগলী পুহিলে বহুত খালী বছৰে এক ডেৰ বছৰ পুহিব লাগিব সেই খাতিৰে আমি ছাগলীটো কম পুহোঁ ছাগলীটো কম পুহি আমি এতিয়া হাঁহত বেছি হেৰি কৰোঁ চীনা হাঁহ পুহিলোঁ ৰাজহাঁহ পুহিলোঁ সেইবিলাকৰ পৰা আমি পালোঁ সেয়া খাকী কেম্বেল হাঁহৰ পৰা কণী পালোঁ পাতি হাঁহৰ পৰা পোৱালি পালোঁ তেনেকৈ ভাগে ভাগে আমি সেইখিনি পালোঁ পাই পেলাই সেইখিনিৰ পৰা সেইটো উৎপাদন কৰি ল'লোঁ আৰু লৈ পেলাই আকৌ আমাৰ ঘৰ চলাওঁ পৰিয়াল পুহোঁ তাৰ মাজত বোলে নহয় এতিয়া আকৌ ছাগলী হাঁহ পাৰ এইবোৰ চিজনত কেতিয়াবা হেৰি হৈ যায়

এতিয়া ওলাই ন এতিয়া সেই হাঁহটো আছেই আমাৰ এতিয়া হাঁহ আছে প্ৰায়ভাগৰ ঘৰে ঘৰে আছে আমাৰ ইয়াত মানুহ হ'লেও আমিটো এতিয়া বেছি পুহোঁ হাঁহ আছে ছাগলীও আছে মাংসজাতীয় বস্তুৰ কাৰণে যেনিবা আমি সেইকেইটা পুহি আছোঁ সেইকেইটাকে পুহি মেলি আমি চলাই চলি আছোঁ